হেল্ল' অঁ হয় হয় কওকচোন অঁ অঁ উজান পৰিছে নি

অঁ অঁ আপোনালোকৰ চব ওলাইছে নি আপোনালোকৰ ওচৰৰ

অঁ অঁ হ'ব বাৰু মই অঁ অঁ অঁ হয় হয় হ'ব মই আমাৰ ওচৰৰ পাজৰে কোনে কোনে যায় মই ক'ম বাৰু আপোনালোকে অঁ আপোনালোকে আগবাঢ়ক নহ'লে আমিও গৈ আছোঁ হ'ব